মই ঠাণ্ডাদিনত ভ্ৰমণ কৰি বেছিকৈ ভাল পাওঁ কাৰণ শীতকালত বতৰ ঠাণ্ডা হৈ থাকে আৰু বতৰবোৰ ঠাণ্ডা হৈ থাকিলে মানে গাড়ী যান বাহনবোৰত গৰমৰ অনুভৱ নহয় আৰু ঠাণ্ডাদিনত ভ্ৰমণ কৰি নতুন ঠাইলৈ গৈও বহুত মানে ভাল লাগে চ' মোৰ বাবে গ্ৰীষ্মকাল ইমান শ্ৰেষ্ঠ নহয় এই কালত মানে ইমান গৰম হয় যে আপুনি ভ্ৰমণটো ভালকৈ আনন্দ কৰিব নোৱাৰে আৰু শীতকালত বেছি ঠাণ্ডা থাকিলেও মানে গ্ৰীষ্মকালৰ নিচিনা গৰম নহয় সেইকাৰণে মই বেছি তাত আনন্দ লাভ কৰোঁ আৰু যদিও বেছি ঠাণ্ডা হয় তেন্তে সহজে বিভিন্ন ধৰণৰ কাপোৰে নিজকে গৰম কৰি ৰাখিব পাৰি যেনে ছুৱেটাৰ পিন্ধি বা মাফলাৰ মোজা শ্বল এইবোৰে আপুনি মানে ঢাকি গৰম কৰি ৰাখিব পাৰে আৰু শীতকালাৰ শীতকালত তেনে তেনে ধৰণৰ কাপোৰ পিন্ধি ভ্ৰমণ কৰিও বহু সুবিধাজনক হয় সেইবাবে শীতকাল মোৰ বাবে বেছি আৰামদায়ক হয় আৰু গৰমদিনত ধৰি লওক আপুনি গাড়ী চাৰিবোৰত গ'লে অলপ ঘাম চামবোৰ ওলাই মানে ইমান ভাল নালাগে যিমান ঠাণ্ডাদিনত ভাল লাগে আৰু ঠাণ্ডাদিনত এনেকুৱা পাহাৰীয়া জেগাবোৰত মানে শ্বিলং টিলং ধৰি লওক শ্বিলং নহ'লে চিকিম এইবোৰত মানে মানালি সেইবোৰত গ'লে মানে বৰফ পৰে সেইবোৰ ভাল লাগে মানে তেনেকুৱা বৰফ পৰা জাগাত ফটো চটোও ভাল আহে আৰু ধৰি লওক আপুনি গাড়ী লৈ গৈছে তেতিয়া আপোনাৰ হেৰিত গাড়ীখনত যদি বৰফো পৰে স্ন' তেতিয়া আপুনি সেইখিনি আঁতৰাব পাৰে গৰমত গৰম জেগাত বা গৰমদিনত গ'লে আপুনি গৰমতে থাকিব ভালকৈ আনন্দই কৰিব নোৱাৰে ভ্ৰমণটো সেইবাবে ঠাণ্ডাদিনটো বেছি কমফৰ্টেৱল আৰু ঠাণ্ডাদিনত স্কুল কলেজবোৰো বন্ধ থাকে চ' সেইকাৰণে আৰু গৰম গৰম খাদ্যবোৰ খায়ো ভাল লাগে ঠাণ্ডাদিনত আৰু গাড়ীবোৰত গ'লে গৰমৰ অনুভৱ নহয় মানে ঢেৰ মানুহ একেলগে থাকিব পাৰি আৰু থেপাথেপিকৈ হ'লেও থাকিব পাৰি কিন্তু গৰমততো থেপাথেপিকৈ থাকিব নোৱাৰি ন ঠাণ্ডাদিনটো বেছিকৈ সুবিধাজনক লগৰবোৰৰ লগত ফুৰিলে নহ'লে নিজৰ ফেমিলী পৰিয়ালবোৰৰ লগত ফুৰিলে ঠাণ্ডাদিনটো বেছি হেৰি হয় ঠাণ্ডাদিনত শুয়ো ভাল লাগে নতুন জেগাত গৈ

সেইটোৱে আৰু বস্তুবোৰ খায়ো ভাল লাগে আৰু ঠাণ্ডাদিনত লগৰবোৰৰ লগত গৈ ফটো ক্লিক কৰি নতুন জেগাত ছুৱেটাৰ পিন্ধিও আপুনি ভালদৰে ফটোবোৰ আহে জেকেট ক'ট ব্লেজাৰ এইবোৰ পিন্ধিও ভাল লাগে ঠাণ্ডাদিনত লগৰ কৈ বহু ভ্ৰমণ কৰি বহুত ভাল লাগে